আমাৰ অঞ্চলত পৰ্যটনৰ স্থলীসমূহ ভ্ৰমণৰ বাবে কোনো ধৰণৰ উপযুক্ত মাহ নাই গোটেই বাৰমাহে আমাৰ চৰাইদেউ জিলালৈ আহিব পাৰে বিশেষকৈ এই এই আমাৰ ইয়াতে বহুতো প্ৰকাৰৰ ভ্ৰমণস্থলী আছে গতিকে সময় সাপেক্ষে প্ৰত্যেকটো ভ্ৰমস্থলীত আপুনি মিলাই লৈ পিনে আহিলেই সকলোখিনি উপভোগ কৰিব পাৰিব বতৰে পৰ্যটনৰ ক্ষেত্ৰতটো সমস্যাৰ সৃষ্টি মানে এইটোৱে আৰু মুকলি ঠাইখিনি যদি আপোনালোকে উপভোগ কৰিবলৈ আহে তে বাৰিষা বতৰত আহিলেতো সেইখিনি অসুবিধাৰ সৃষ্টি হ'বই আৰু বাকী খৰালি সময়ত আহিলে তেতিয়া সেইখিনি উপভোগ কৰিবলৈ সুবিধা হ'ব আৰু যিখিনি আমাৰ এই ইনড'ৰ টাইপৰ যিখিনি উপযুক্ত পৰ্যটনক্ষেত্ৰ আছে সেইবিলাক চাবৰ বাবে আমাৰ ইয়াত বৌদ্ধিষ্ট টেম্পুল আছে টাই একাডেমি আছে টাই ইনষ্টিটিউট আছে ৰিচাৰ্ছ চেণ্টাৰ আছে এইবিলাক চাবৰ কাৰণে বাৰিষা বতৰত আহিলেও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় গতিকে গোটেই বাৰমাহতে আমাৰ চৰাইদেউ জিলালৈ আহিলে যিকোনো এটা উপভোগ কৰিবৰ বাবে পাৰিব গতিকে কোনো ধৰণৰ বিশেষ সমস্যাৰ সৃষ্টি নহয়